হেল্ল' কওকচোন হয় গোহাঁই দোকানত লাগিছে

হয় পাব আমাৰ সকলো ধৰণৰ মোবাইলে ৰাখোঁ আমাৰ দোকানত আপোনাক কোনটো ব্ৰেণ্ডৰ লাগিছিলে আমাৰ আছে ছ'নী আছে ভিভো আছে ছেমছাং হ'ব এম আই হ'ব ওৱান প্লাছ হ'ব সকলো ধৰণৰে প্ৰায় আমি ৰাখোঁ অফাৰ বিশেষ তেনেকৈ চলি থকা নাই আপুনি কোনটো এৰিয়াৰ পৰা ক'লে হয় ওচৰৰে যদি মই আপোনাক মোৰ ফালৰ পৰা ফাইভ পাৰ্চেণ্ট এটা ৰেহাই দিব পৰিম বৰ্তমান একো ফেষ্টিভেল নাই কাৰণে আমাৰ ইয়াত অফাৰ চলি থকা নাই কিন্তু ফেষ্টিভেল সময়ত আমি অফাৰ দিওঁ আৰু বৰ্তমান আমি ফাইভ পাৰ্চেণ্টেই আপোনাক ৰেহাই দিব পাৰিম হয় আমাৰ দোকান খোলা থাকে আমাৰ দহটাৰ পৰা আপোনাৰ ছটা বজালৈকে খোলা থাকে ছানডে' ক্ল'জ থাকে হয় হয় আপুনি আহিব আপোনাৰ সময় অনুসৰি যেতিয়া আপুনি ব্যস্ত নেথাকে আহিলেই হ'ল আমাৰ দোকান সদায় খোলা থাকে